মানুহৰ আটাইতকৈ ডাঙৰ সফলতা যে আপোনাৰ বয়স হ'লেহে আহিব সেই কথাটোত মই বিশ্বাস নকৰোঁ বৰ্তমান মোৰ এটা সংঘৰ্ষৰ সময় চলি আছে গতিকে মই বিশ্বাস কৰোঁ যে এই সময়টোও পাৰ হৈ যাব কিন্তু জীৱনৰ আটাইতকৈ মধুৰ মুহূৰ্তবোৰ আপোনাৰ সদায় বাল্যকালৰ পৰা প্ৰাক যৌৱন কালৰ ভিতৰতে হয় মই সেই কথাটোত বিশ্বাস কৰোঁ আৰু হয়তো বয়সৰ ধামখুমীয়াত ত্ৰিছ বছৰৰ পিছত বস্তুবোৰ নোহোৱা হৈ যায় গতিকে আটাইতকৈ ডাঙৰ সফলতা বুলি ক'বলৈ গ'লে মই ক'ব বিচাৰোঁ যে এই সফলতাটো সংগীত নৃত্য অভিনয় এইবোৰৰৰ ক্ষেত্ৰত নহয় আটাইতকৈ ডাঙৰ সফলতা মই যদি আজিলৈকে পাবলৈ সক্ষম হৈছোঁ আৰু যিটো বিষয়ক লৈ মই আটাইতকৈ বেছি গৌৰৱ অনুভৱ কৰোঁ সেইটো হৈছে যে মোৰ ভিতৰত এটা আজন্ম মাতৃত্বৰ ভাৱ আছে আৰু মই সকলোকে সেই মাতৃত্বৰ ভাৱেৰে পোহৰাই ৰাখিবলৈ চেষ্টা কৰোঁ বা জানোঁ আৰু এইটোৱে মোৰ আটাইতকৈ ডাঙৰ গৌৰৱৰ বিষয় বুলি মই কওঁ কাৰণ এটা কথাত মই বিশ্বাস কৰোঁ যে কাইন্দনেছ ইজ ৰেয়াৰ অৰ্থাৎ আপোনাৰ অন্তৰত থকা কৰুণতা বা মৰম সেয়া আটাইতকৈ দুৰ্লভ বিষয় কাৰণ কৃত্রিম জীৱন এটাত মৰম বিচৰাটো আৰু সেই মৰমটো আপোনাৰ খুব আলফুল অৱস্থাত পোৱাটো এটা বহুত ডাঙৰ বিষয় গতিকে মই ক'ব বিচাৰোঁ যে মোৰ ভিতৰত এটা আজন্ম মাতৃত্ব ভাৱ আছে আৰু সেইটোয়ে আটাইতকৈ মোৰ ডাঙৰ সফলতা তাৰ বাবে মই গৌৰৱবোধ কৰোঁ এতিয়া যদি আপোনাৰ পুৰস্কাৰৰ ফালৰ পৰা ক'ব যোৱা যায় বা আপোনাৰ প্ৰতিভাৰ ফালৰ পৰা ক'ব যোৱা যায় তেন্তে দুহেজাৰ ন চনত মধ্য অসমৰ সাংস্কৃতিক নগৰী হিচাপে খ্য়াত পুৰণি গোদামত ঊনৈছ বছৰ ধৰি পাৰ্বতি প্ৰসাদ বৰুৱা তেখেতৰ তত্বাৱধানত আৰম্ভ হোৱা গান্ধীভৱনত এটা বিশেষ প্ৰতিযোগিতা হয় সেই প্ৰতিযোগিতাটো হৈছে আপু হৈছে যে আপুনি এখন ষ্টেজৰ ওপৰত উঠি ভূপেন হাজৰিকাৰ গান জয়ন্ত হাজৰিকাৰ গান আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ গান দুই মিনিটৰ ব্ৰেক লৈ আপুনি তিনিওটা গান একেলগে পৰিৱেশন কৰিব লাগে সেই বিশেষ প্ৰতিযোগিতাটো মধ্য অসম আৰু উজনি অসমৰ মাজত খুবেই বেছি জনপ্ৰিয় সেই প্ৰতিযোগিতাটোত মই তিনিবাৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ আৰু সেইটো প্ৰতিযোগিতালৈ মোৰ মা দেউতাহঁতে আজিও গৌৰৱ বোধ কৰে আৰু এইটোয়ে ক'ব পাৰি যে মোৰ পৰিয়ালৰ ফালৰ পৰা আৰু মোৰ ভাল পোৱা মানুহখিনিৰ ফালৰ পৰা সেইটো মোৰ আটাইতকৈ ডাঙৰ সফলতা বা গৌৰৱৰ বিষয় আন এটা সফলতা হৈছে যিটো মোৰ গোটেই জীৱনজুৰি মনত থাকিব যে মোৰ গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি মই আন্ত ৰাষ্ট্ৰীয় আন্ত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত অংশগ্ৰহণ কৰোঁতে আন্ত ৰাষ্ট্ৰীয় ভাৱে খুবেই খ্যাতনামা এটা সংগীতৰ দল কুইনছ তেওঁলোকৰ এটা খুব জনপ্ৰিয় গান সেই গানটো গাই পেলাই আমি গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলোঁ বিহাৰৰ দাৰভাংগা বিশ্ববিদ্যালয়ত আৰু সেই মুহূৰ্তটো আমাৰ বিশ্ববিদ্যালয়ৰ বাবে ইমানেই গৌৰৱৰ মুহূর্ত আছিলে কাৰণ সেই একেটা সংগীতেই কমেও পাঁচখনমান বিশ্ববিদ্যালয়ে গাইছিলে আৰু সেই পাঁচখনমান বিশ্ববিদ্যালয়ৰ মাজত একেটা গানৰ গানেই বিশেষভাৱে গাই আৰু আটাইতকৈ কম আপোনাৰ সংগীতৰ সংগীত যন্ত্ৰ ব্যৱহাৰ কৰি গাই কেৱল এটাই সংগীতৰ বাদ্য যন্ত্ৰ ব্যৱহাৰ কৰি পেলাই গাই আমাৰ বিশ্ববিদ্যালয়ে সোণৰ পদক আনিবলৈ সক্ষম হৈছিল সেইটো এটা খুব গৌৰৱৰ বিষয় আৰু খুব সেইটো সময়ত আমাক আৱেগিক কৰি তোলা বিষয়